আমাৰ ওদালগুৰি চহৰত দুখন বজাৰ হয় এখ দুখন সাপ্তাহিক বজাৰ হয় এখন বুধবাৰে আৰু এখন শনিবাৰে বুধবাৰৰ বজাৰখন বহুতে ডাঙৰকৈ হয় য'ত বিভিন্ন ঠাইৰ পৰা বেপাৰীবোৰ আহে আৰু তাৰে বস্তুবোৰ আমি লোকেল মানুহবোৰে কিনা কিনে বা যোনবোৰ টিউৰিষ্ট থাকে যোনবোৰে ঘূৰিব আহে তেওঁলোকেও বস্তুবোৰ ল'ব পাৰে আৰু আমাৰ ইয়াতে শ্বপিং মল বুলি ক'বলৈ গ'লে তিনিখন আছে ট্ৰেন্ছ বিশাল আৰু ৱান ইণ্ডিয়া ফেমিলি মাৰ্ট এতিয়া বিশালত সকলোৱে শ্বপিং কৰে কাৰণ বিশালত এতিয়া বহুতে কম দামত মানে বস্তুবোৰ পোৱা যায় সেইটো কাৰণে ইয়াতে চবেই শ্বপিং শ্বপিং কৰি ভাল পায় আৰু বুধবাৰৰ বজাৰৰ দিনাখন চবে আহে চবে আহি কিনে বজাৰসমূহ কৰে যেনেকৈ চব্জিৰ বজাৰ হওক বা আপোনাৰ কাপোৰৰ বজাৰ হওক সেইবোৰ চব কম দামতে পোৱা যায় সেইটো কাৰণে ইয়াতে চবে বজাৰ কৰে আৰু আমাৰ ইয়াত ভৈৰৱকুণ্ড ঠাই এডখৰ আছে য'ত মানুহবোৰে পিকনিক খায় আৰু তাৰে ওচৰতে বজাৰসমূহ বহে য'ত ভাল ভাল কমলা ভাল ভাল হাতে বনোৱা বস্তুবোৰ পোৱা যায়